হয় মোৰ ঘৰত যদি কেতিয়াবা কাৰোবাৰ বেমাৰ হয় তেতিয়া মই বনাই খুৱা খাদ্য বস্তুবোৰ হৈছে খাহী ব্রইলাৰ হাঁহ কুকুৰা পাৰ জোল গাহৰি মাছৰ ভিতৰত হ'লে বৰালি ৰৌ বাহু চন্দা চেঙেলী গৰৈ পোৰা কাৱৈ ফ্রাই পুঠি চিতল কচ কচ মাগুৰ মাছ আৰু ভেবেলী লতাৰ জোল ভকুৱা শ'ল গ্ৰাছ কাৰ্প কমন কাৰ্প কুঁহি মিৰিকা চাইনা পুঠি কুচিয়াৰ জোল বৰিয়লা মাছৰ পিটিকা মোৱা খলিহনা খালৈ ভাঙি তোৰা বামি শিঙী শাক পাচলিৰ ভিতৰত হ'লে লাই পালেং লফা মানিমুনি পিটিকা ধনিয়া লাও বিলাহী বেঙেনা পিটিকা কচু টিহুঁ চালাড পটল ফ্ৰাই ভাত কেৰেলা জিকা কুণ্ডলী ভাজি বডি মূলা ৰঙালাও আলু উৰহি ভেবেলী লতা ঢেঁকীয়া ৰঙালাও আগ ইত্যাদি ইত্যাদি